লোকেল কুকুৰা পুহো লোকেল কুকুৰা পুহিলে লাভ হয় লোকেল কুকুৰাৰ বাহিৰেও সোণালী হাঁহ সোণালী কুকুৰা আৰু কয়লা আদি পুহিলে অলপ কষ্ট হয় লোকেল লোকেল কুকুৰা অলপ দামত বিকিব পৰা হয় লোকেল কুকুৰা লোকেল কুকুৰাৰ

লোকেল কুকুৰা বিকিলে অধিক দামত বিকিব পৰা হয় লোকেল কুকুৰা আৰু হাঁহ হাঁহ আৰু লোকেল কুকুৰা মাইকী মাইকীকেইজনী সঁচলৈ থওঁ আৰু মাইকীকেইজনী কণী পাৰিবলৈ থওঁ আৰু মতাবিলাক বিকি মতা কুকুৰাবিলাক বিকি দিওঁ বিকি দিয়া বিকি দিওঁ আৰু হাঁহ আমাৰ হাঁহ লোকেল হাঁহটোৱে হাঁহটো পুহিবলৈ ভাল বেলেগ পাতিহাঁহ কেনেল হাঁহ এইবিলাক পুহিবলৈ অলপ দিগদাৰ সেইকাৰণে আমি লোকেল হাঁহে পোহোঁ আৰু লোকেল হাঁহ পুহিলে ভাল লোকেল হাঁহ পুহিলে অলপ দামত বিকিব পৰা যায় বাকী কেন্দেল হাঁহ আৰু পাতি কেন্দেল হাঁহ আৰু হাঁহ হাঁহ আদি বেলেগ হাঁহ পুহিলে মানে পাতিহাঁহ চীনাহাঁহ আদি পুহিলে মানে অলপ কম কম ৰেট পোৱা যায় আমাৰ লোকেল হাতটো অলপ দাম পোৱা যায় কুকুৰা কয়লা কুকুৰা আৰু সোণালী কুকুৰা আদি কম ৰেটটত বিকিব পৰা যায় বিকা হয় আৰু আমাৰ ঘৰৰ লোকেল কুকুৰা লোকেল কুকুৰা পুহিলে দাম অলপ দাম বেছি দামত বিকিব পৰা যায় সেয়াই এই সেয়ে কুকুৰা বিকিয়াই আমি ঘৰ চলাই আছো ঘৰ চলাই আছো মই কুকুৰা আমাৰ লোকেল লোকেল কুকুৰাই কণী পাৰি উমনি উমনি লয় আৰু উমনি দি পোৱালি উলিয়াওঁ উমনি দিয়াই পোৱালি উলিয়াওঁ আৰু আমাৰ লোকেল কুকুৰাৰ কণী কণী বিকিলে অলপ দামত বিকিব পাৰোঁ আৰু আৰু কয়লা আৰু কয়লা আৰু সোণালী কুকুৰা বিকিব বিকিলে অলপ কম ৰেটত পোৱা যায় আৰু কইলা লোকেল কুকুৰাতকৈ কুকুৰাৰ মাংসটো অলপ দামত বিকিব পৰা যায় লোকেল কুকুৰাককৈ

কয়লা কুকুৰা আৰু সোণালী কুকুৰাতকৈ আমাৰ লোকেল কুকুৰাটো ভাল কুকুৰা বহুত ধৰণৰ প্ৰজাতি আছে তাতকৈ আমাৰ ঘৰত পোহা কুকুৰা বিকি আমি বহুত বহুত লাভৱান হৈছোঁ কুকুৰা আমাৰ লোকেল কুকুৰাৰ কণী কণীয়ে উমনি দিয়াওঁ উমনি দিয়াই পোৱালি উলিয়াই অলপ অলপ ডাঙৰ বিকিব পৰা হ'লে মানে বেপাৰীক বিকি দিওঁ বিকি দিওঁ কুকুৰা বিকি বছৰটোত বহুত উপাৰ্জন কৰিব পাৰোঁ আৰু নিজে কি বস্তু বেহানি আদি কুকুৰা বিকি ল'ব পাৰোঁ হাঁহ লোকেল হাঁহ আমাৰ হাঁহ বিকি হাঁহ পুহিলেও ভাল পুহি বহুত বহুত বহুত বস্তু ল'ব পাৰোঁ বিকি লোকেল হাঁহটো ধান দানা চানা দি খুৱাই বিকিলে অলপ দামত বিকিব শকত কৰি অলপ দামত বিকিব পাৰোঁ আৰু লোকেল আৰু কুকুৰা কুকুৰাও তেনে মতা কুকুৰা মতা কুকুৰাবিলাক অলপ দামত বিকিব পাৰোঁ লোকেল মুকেল লোকেল কুকুৰাবিলাক অলপ দামত বিকিব পাৰোঁ কুকুৰা বিকি বহুত বহুত বস্তু ল'ব পাৰিছোঁ কুকুৰা কুকুৰা আমাৰ কেইটামান কণী পৰাৰ পিছত উমনি লয় কিন্তু সোণালী কুকুৰা আৰু লেয়াৰ কুকুৰাই কণী পাৰিলে উমনি নলয় সেইকাৰণে উমনি নলয় উমনি নলয় উমনি উমনি দিবলৈ হ'লে আমাৰ ঘৰৰ লোকেল কুকুৰাক উমনি দিব লগা হয় লোকেল কুকুৰা লোকেল কুকুৰা থকা থাকিলে বহুত বহুত লাভৱান হয় লোকেল কুকুৰাৰ মাংসও ভিটামিন আছে লোকেল কুকুৰাৰ কণীটো ভিটামিন আছে লোকেল কুকুৰা কণী দোকানত পোৱা কুকুৰাতকৈ ব্ৰইলাৰ কুকুৰাৰ কণীতকৈ আমাৰ লোকেল কুকুৰাৰ কণীটো অলপ দাম সেইকাৰণে আমাৰ কুকুৰাৰ কণীটো কুকুৰা পুহিলে লোকেল কুকুৰা পুহিলে আমাৰ লাভ হয় লোকেল কুকুৰা ঘৰত পুহিলে মানে ঘৰতো দুই এটা খাব পাৰি খাব পৰাৰ লগতে বিকিবও পাৰি কণী বাৰ তেৰটা কুকুৰা এজনী কুকুৰাক উমনি দিলে বাকী ৰৈ যোৱা কণীবিলাক ঘৰতে খাব পাৰি আৰু বিকিবও পাৰি বিকাৰ লগতে বিকাৰ লগতে বিকাৰ লগতে উমনিও বেলেগ কুকুৰাক উমনিও উমনি ল'লে বেলেগ কুকুৰাক উমনিও দিওঁ উমনিও দিওঁ আৰু কইলা কুকুৰাৰ মাংসটো অলপ ক'লা আৰু কয়লা কুকুৰাই কণী পাৰিলে কণী পাৰিয়ে থাকে ছমাহ সাতমাহলৈকে কণী পাৰিয়ে থাকে কণী কণী পাৰিয়ে থাকে আৰু আমাৰ ঘৰৰ কুকুৰাবিলাক পুহিলে অলপ লাভ হয় ঘৰৰ কুকুৰাবিলাক যেনে কণী পাৰিলে মানে পোৱালিও উলিয়াই পোৱালি ওলোৱাৰ লগতে ডাঙৰ হ'লে মানে বিকিব অলপ পুহি পিনি পুহোঁ পুহি পুহিলে মানে তিনিমাহৰ মূৰে মূৰে বেজী দি অলপ বেজী দি বেমাৰ আজাৰ নহ'বলৈ বেজী দিওঁ বেজী দিয়াৰ লগতে বেজী দিয়াৰ লগতে অলপ দুমাহ তিনিমাহমান থকাৰ পিছত বিকি মুঠকৈ বেপাৰী আহিলে বেপাৰীক বিকি দিওঁ বিকি বিকি দিয়াৰ লগতে বহুতকেইটকা পাওঁ বহুতকেইটকা পোৱাৰ লগতে আমি বহুত বস্তু ঘৰৰ খোৱা বস্তু নথকা হ'লে মানে আনিবলৈ পাওঁ সেইকাৰণে কুকুৰা কুকুৰা হাঁহ পুহি বহুত লাভ বহুত লাভ পাইছোঁ হাঁহ হাঁহৰো আমাৰ লোকেল হাঁহ লোকেল বাকী পাতিহাঁহ কেন্দেল হাঁহ চীনাহাঁহ এইবিলাক পোহাতকৈ আমাৰ লোকেল হাঁহটোহে বহুত ভাল আমাৰ চীনাহাঁহ কেন্দেল হাঁহ থাকিলে বহুত কষ্ট হয় আমাৰ লোকেল হাঁহ থাকিলে ভাল ভাল আৰু হাঁহ থাকিলে পানী দৰকাৰ আৰু পানী দৰকাৰ আৰু হাঁহ চৰিবলৈ পুখুৰী পুখুৰীত সেই পুখুৰীত দি দিওঁ চীনাহাঁহ থাকিলে দি দিওঁ চীনাহাঁহ আৰু পাতিহাঁহ পাতিহাঁহে বহুত দূৰলৈকে উৰি যাব পাৰে আৰু আমাৰ লোকেল হাঁহে ইমান ওপৰলৈ দূৰলৈ উৰি নাযায় ঘৰৰ কাষতে থাকে সেইবাবে আমাৰ লোকেল হাঁহটো ভাল আৰু লোকেল হাঁহৰ কণীও কণী পাৰিলেও সোনকালে উমনি লয় আৰু সেইকাৰণে ভাল কুকুৰা লোকেল হাঁহৰ কণীটো বহুত দাম আৰু বহুত ভিটামিন আছে হাই প্ৰেছাৰ থকাবিলাকে আৰু ল' প্ৰেছাৰ থকাবিলাকে এই হাঁহৰ কণী খাব লাগে হাঁহৰ কণীত বহুত ভিটামিন আছে আৰু সেইকাৰণে প্ৰেচাৰ থকা মানুহবিলাকে বিচাৰিলে আমি হাঁহৰ কণী বিক্ৰী কৰি ঘৰত উমনি দিবলৈ থোৱা থোৱা থওঁ থোৱাৰ পিছত থাকি গ'লে সেইকেইটা বিচাৰিলে বিকি দিওঁ আৰু বিকি দিওঁ আৰু হাঁহ কুকুৰা পুহিলেহে পুহিলেহে ঘৰখন ঘৰখনত চাইয়ে ভাল লাগে হাঁহ কুকুৰাকেইটা থাকিলে ভাল লাগে আৰু হাঁহ কুকুৰা ঘৰত পুহিলে মানে ঘৰত খাব পাৰোঁ আৰু বিকিব পাৰোঁ আৰু কুকুৰা হাঁহ কুকুৰাই মানুহৰ মানুহৰ অভাৱ দূৰ কৰে হাঁহ কুকুৰা পুহিলে মানুহৰ অভাৱ দূৰ কৰে ঘৰত খাব প্ৰথমতে কুকুৰাজনী আনি পোনেই মানুহক লাভ নিদিয়ে দুমাহ তিনিমাহমান চাৰিমান পোহাৰ পিছতহে মানুহক মানুহৰ সেই লাভ লাভ হয় আৰু লোকেল কুকুৰা আৰু হাঁহ পুহিলে লাভ আৰু লাভ হয় আৰু লোকেল কুকুৰাই ইমান ইমান বেছি আমনি নকৰে

আমাৰ দেশী আমাৰ আমাৰ কইলা কুকুৰা আদি ৰঙা সোণালী কুকুৰা আদি এইবিলাক পুহিলে মানে ইমান ভাল ভাল নহয় খাবলৈ আমাৰ লোকেল কুকুৰাজনীয়ে খাবলৈ মাংস কৰি খাবলৈ ভাল লোকেল কুকুৰা পুহিলে ভালকৈ দানা পানী দিলে লোকেল কুকুৰা বহুত ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত ৱেটো হয় ৱেট হোৱাৰ ৱেট হ'লে মানে বহুত দামত বহুতকেইটকা পইচা লাভ হয় আৰু আৰু বেপাৰীয়ে আহিলে মানে কমকৈ বিকিলে কুকুৰা কম ৱেট ৱেট কম হ'লে কমকৈ কুকুৰা মাংসটো বইল বেলেগ বইলাৰ কুকুৰা আদি ব্ৰইলাৰ কুকুৰা এই লোকেল এইবিলাক কয়লা চইলা কয়লা কুকুৰা আৰু সোণালী কুকুৰা এইবিলাকতকৈ আমাৰ লোকেল কুকুৰাৰ মাংসটো ৱেট বেছি আৰু কয়লা আৰু সোণালী কুকুৰা আদি ৱেট কুকুৰাৰ ৱেটটো কম আমাৰ বইলাৰ আৰু কয়লা কুকুৰা আৰু ব্ৰইলাৰ আৰু কয়লা কুকুৰা আৰু সোণালী কুকুৰা আদিৰ ৱেটটো ৱেটটো কম আৰু আমাৰ সেইবিলাক কুকুৰাতকৈ আমাৰ লোকেল কুকুৰাৰ মাংসটো ৱেটটো বেছি সেইকাৰণে খাবলৈও ভাল তাতে আৰু বিকিলেও অলপ দামত বিকিবলৈ পাওঁ সেই আৰু কইলা কুকুৰা আৰু সোণালী কুকুৰা আদি ইমান বেছি পইচা পোৱা নাযায় বিকিলে কম পইচা পাওঁ আৰু কম পইচা পাওঁ মানে সিহঁতৰ ৱেটটো কম আৰু আমাৰ দেশী কুকুৰাৰ ৱেটটো বেছি হাঁহো হাঁহো ঠিক তেনেকৈ উৰণীয়া কুকুৰা উৰণীয়া চীনাহাঁহ আৰু পাতিহাঁহটোতকৈ আমাৰ লোকেল হাঁহটো দানা পানী খাই বেছি উৰিব নোৱাৰে সেইকাৰণে সিহঁতৰ ৱেটটো বেছি সেইকাৰণে আমাৰ লোকেল হাঁহটো পুহিলে ভাল আৰু তেনেকৈ বিকিলে মানে লোকেল হাঁহৰ দাম বেছি আৰু পাতিহাঁহ আৰু চীনাহাঁহ পহিলে ইমান দাম পোৱা নাযায়